ম'বাইল কীট ৰেডিঅ' অথবা বাতৰিকাকতসমূহে মোৰ মতে আটাইতকৈ সঠিক প্ৰদান বাতৰি প্ৰদান কৰে ৰেডিঅ' আৰু ৰেডিঅ'ই সাধাৰণতে ৰেডিঅ' অনাতাঁৰ কেন্দ্ৰই ম'বাইল তথা বাতৰিৰ ক্ষেত্ৰত কিছু গুণে উন্নত মানৰ বাতৰি পৰিৱেশন কৰা দেখা যায় বাতৰি তেওঁলোকৰ যিবিলাক বাতৰি পৰিৱেশন কৰে সেই বাতৰিবিলাক সাধাৰণতে বহু সঠিক হয় কিছুমান চাকৰি বিজ্ঞাপন তথা কিছুমান ডাঙৰ ডাঙৰ পৰীক্ষাৰ ৰিজাল্ট আৰু কিছুমান ডাঙৰ ডাঙৰ কোম্পেনীৰ জব আপদেটবিলাক তেওঁলোকে এই ৰেডিঅ'ত শুনিলে বহু ধৰণৰ উপকৃত হ'ব পাৰি ৰেডিঅ'ৰ সাধাৰণতে অনাতাঁৰ কেন্দ্ৰখনতে বহু ধৰণৰ মানুহে কাম কৰা দেখা যায় ম'বাইল কীডক সাধাৰণতে আজিকালি যিবিলাক যিবিলাক পৰ্টেল চেনেল ওলাইছে সেই পৰ্টেল চেনেলবিলাক সাধাৰণতে পইচা কামাবৰ বাবেহে তেওঁলোকে ম'বাইলৰ পৰ্টেল চেনেলবিলাক চলাই থকা আনহাতে ৰেডিঅ' অথবা বাতৰি কাকতসমূহে ঠিক তেনেধৰণৰ নহয় ৰেডিঅ' অথবা এই ৰেডিঅ' অথবা বাতৰি কাকতসমূহে সঠিক বাতৰি প্ৰদান কৰিবলৈ চেষ্টা কৰে কাৰণ সঠিক বাতৰি পৰি সঠিক বাতৰি যদি তেওঁলোকে যদি সঠিক বাতৰি তেওঁলোকে এই প্ৰদান কৰিব পাৰে তেনেহ'লে তেওঁলোকৰ শ্ৰোতা অথবা এই বাতৰি এই ৰাখোতাৰ বাতৰি ৰাখোতাৰ এই পৰিমাণ বৃদ্ধি পায় ঠিক তেনেদৰে যদি ৰেডিঅ'ৰ বাতৰিত যদি সাধাৰণতে যদি ভাল বাতৰি পৰিৱেশন কৰে তেতিয়াহ'লে তেওঁলোকৰ শ্ৰোতাৰ পৰিমাণ বৃদ্ধি হোৱা দেখা যায় শ্ৰোতাৰ পৰিমাণ বৃদ্ধি হ'লে তেওঁলোকৰ লাভান্বিত হোৱা দেখা যায় আনহাতে ম'বাইল কী কীটসমূহে তেওঁলোকৰ টি আৰ পি বঢ়াবৰ বাবে যিকোনো ধৰণৰ বাতৰি উৰাবাতৰি তথা যিকোনো অদৰকাৰী বাতৰি পৰিৱেশন কৰা দেখা যায় আনহাতে বাতৰি কাকতসমূহে যিবোৰ ঘটনা হৈছে সেইবিলাক ঘটনা বিস্তৃতভাৱে বিৱৰি নাচায় তেওঁ তাৰ প্ৰতি বহুধৰণৰ বহুধৰণৰ আৰ্টিক'ল লেখা দেখা যায় সেইবিলাক আৰ্টিক'ল সাধাৰণতে ম'বাইল কীট ৰেডিঅ' ৰেডিঅ'ৰ তুলনাত বহুত বহুত কম কমকৈ মানে উপযোগী হোৱা দেখা যায় সেইবাবে কোৱা হয় যে বাতৰি কাকতসমূহে আটাইতকৈ সঠিক বাতৰি প্ৰদান কৰা দেখা যায় ৰেডিঅ'ৰ যদি কয় ৰেডিঅ' সাধাৰণতে ৰেডিঅ'ই সাধাৰণতে সঠিক বাতৰি প্ৰদান কৰে ৰেডিঅ'ই কয় যে ৰেডিঅ' ৰেডিঅ'ত যিবিলাক বাতৰি পৰিৱেশন কৰি আহিছে সেইবিলাক বাতৰি সাধাৰণতে বহু বহু মানুহক উপকৃত কৰি আহিছে বিভিন্ন ধৰণৰ কোম্পেনী তথা বিভিন্ন ধৰণৰ চাকৰিৰ আপদেট আৰু বিভিন্ন ধৰণৰ পৰীক্ষাৰ ৰিজাল্টসমূহ ৰেডিঅ'ত যোনদিনা যিটো তাৰিখ উল্লেখ কৰা হয় সেই তাৰিখমতেই সকলো ধৰণৰ ৰিজাল্ট এই শ্ব' হৈ পৰে আনহাতে যিবিলাক ম'বাইল ফিডত পৰ্টেল চেনেল থাকে সেইবিলাকে সাধাৰণতে মানুহৰ টি আৰ পি বঢ়াবলৈ যিকোনো সময়ত যিকোনো উৰাবাতৰি বিয়পোৱা দেখা যায়